অনলাইন বেট এখন অনলাইন কৰিলে ল'ৰাটোৱে ইমান ধুনীয়া পহিলে খুব গোন্ধো আৰু অকণমান ল'ৰাটোলে চাই ডাঙৰ হ'ল ইমান গধূৰ যে গধূৰ এনেকুৱা বেয়া আহিলে দুদিনমান খেলিলে ল'ৰাটোৱে এই ভাগিয়ে থাকিলেচোন কিন্তু এনেকুৱা বেয়া অনলাইন কৰিলে ঠগিলে দেই বেলেগ ঠগিলে আৰু

আৰু সিহঁতকো ক'বলে নোৱাৰোঁ ন ইমান এটা আৰু ক'বও লাগিব সিহঁতক বেটখনো ভাল নহয় আমাৰ যেনেকুৱা পোনা পোৱালিটী আমাৰ পোনাটো বেটখন চাই চাই চাই কান্ধি থাকে ইমান বেয়া আহিলে মাজতে ভাঙি থাকিলে দুটুকুৰা কি হ'ব এতিয়া এইবোৰ আমি বনাবও নেজানো বুঢ়ী মানুহ কেনেকেনো কি কৰিম জানো কিবা আঠাই দিয়ে নে কি এনে সেইখন নোচোৱা হ'ল এতিয়া ল'ৰাটো কান্দিয়ে দিয়ে থাকে কান্দিয়ে থাকে আকৌ এখন আৰু অনলাইন কৰিলে ভাল হ'ব নেকি বেয়া বস্তু মই কেলে দিছে বাৰু ভাল দিলে ভাল দিব লাগে ইমান বেয়া বস্তু দিব নালাগে নহয় অনলাইন হ'ল বুলিয়ে সৰু ল'ৰা হ'লেও এতিয়া ল'ৰাটো বেটখনৰ হেৰিয়াতে কান্দি থাকে আৰু বলবোৰ যিকিটা বল আহে আৰু দুবাৰমান খেলিলে হেনো ফাটিয়ে থাকে কিবাই হয় চব চিন্তাই ল'ৰাটো কান্দি কান্দি কি হয় জানো পঢ়া শুনাও নকৰা হ'ল পঢ়া শুনা কৰিবৰ কাৰণে এতিয়া আকৌ কিবা এটা কৰিব লাগিব চাগে বেটখনৰ পৰা বেছি কান্দি থাকে কেলে বাৰু অনলাইন কৰি সেই ল'ৰাটোৱে আমি ক'ব নোৱাৰাকে কিনি দিলেই নহয় এতিয়া এইবোৰ কিনিলেও পায় আজিকালি কোন উপায় কিনো কথা আকৌ পঠিয়াম নহয় ল'ৰা ছোৱালীক বেট খেলাবোৰত এতিয়া ল'ৰাটো কান্দিয়ে থাকে কান্দিয়ে থাকে কি হ'ব কন্দাত ভাগৰি গৈছেগে আৰু অনলাইন কৰি কৰি বেটখন আনিলে মাজতে ভাগি থাকিলে এই কান্দিয়ে থাক বোলো কিমান কান্দ কান্দিলেওতো হেঁপাহ পলাব ন সেইদৰে কৈছোঁ